আমাৰ অঞ্চলত দুৰ্গা পূজা অনুষ্ঠান কৰা হয় দুৰ্গা পূজাৰ দিনা দেৱীৰ মূৰ্তি আনি তাক তাক সজায় আৰু ডাঙৰ এটা পূজাৰ মণ্ডল সজায় আৰু তাতে সবেই পুৱাতেও পূজাৰী সকলে পূজা কৰে আৰু সন্ধিয়া সময়ত সকলো মানুহে সাজি সাজি কাচি আহি যায় আৰু দেৱীৰ আৰাধনা কৰে আৰু যিহেতু এই দুৰ্গা পূজাটো চাৰিদিনীয়া পূজা হয় শেষৰ দিনা পূজা কৰাৰ পিছত দেৱীক নদীত উটুৱাই দিয়া হয়